ভ্ৰমণকাৰী হিচাপে মই সন্মুখীন হোৱা প্ৰত্যাহ্বানতো আছেই বাৰু এই যিকেইটা আপোনালোকে ইয়াত উল্লেখ কৰিছে যেনে প্ৰাসাৱগাৰ হয় এতিয়া আমি ক'ৰবাত ফুৰিবলৈ মেলিবলৈ গ'লে ট্ৰেইনতে হওক বাছতেই হওক বা যিকোনো ক্ষেত্ৰতেই হওক প্ৰয়োজন অনুসৰি ইষ্টেশ্যনবিলাকত আমি প্ৰাসাৱগাৰ শৌচাগাৰ পোৱা পালে পোৱা নাযায় বা পালেও সু ব্যৱস্থা নাথাকে বহুত লেতেৰা বা এনেকুৱা ধৰণৰ বা আমি ইউজ ব্যৱহাৰ কৰিব নোৱাৰা পৰ্যায়ত থাকে আৰু যিটো ইয়াত গেষ্ট ইষ্টেশ্যনৰ কথা কৈছে গেষ্ট ইষ্টেশ্যনবিলাকো আমি দেখোঁ বৰ সুবিধাজনক নহয় আৰু ধৰক খাদ্যৰ কথাও ইয়াত উল্লেখ কৰিছে এতিয়া আমি বিশেষকৈ এতিয়া ট্ৰেইনত আমি যদি যোৱা হয় ট্ৰেইনৰ খাদ্যবিলাকো আমি যিমতে পইচা দিয়া হয় সেইমতে ধৰক আমি খাদ্যবিলাক পোৱা নাযায় হয়তো কেতিয়াবা পুৰণা খাদ্য দি দিয়ে কেতিয়াবা হয়তো গোন্ধোৱা খাদ্যও আহি যায় হে এই তেনেকুৱা ধৰণৰ বহুতখিনিয়ে আমি এইবিলাক ক্ষেত্ৰত আমি সীমিত সুবিধাৰ মাজতেই চলি থাকিবলগীয়া হৈছে